অসমীয়া ভাষা ভাষীসকল বৰ্তমান পৃথিৱীত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ মূল কাৰণ হৈছে যে অসমীয়া ভাষা গাঁথনিৰ ফালৰ পৰাই ই মানে ইন্টাৰনেশ্বনেল লেংগুৱেজ যিটো ইংলিছ আছে ইংৰাজী ভাষাৰ লগত কিছু পৰিমাণে অমিল আছে গতিকে অসমীয়া ভাষা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কাৰণ ইংৰাজী ভাষাটো এতিয়া গোটেই ইন্টাৰনেশ্বনেল লেংগুৱেজ হৈছে আৰু চব সকলো ঠাইৰ মানুহে এই ভাষাটো বুজি পায় আৰু এইটো গ্ৰহণীয় হৈছে গতিকে অসমীয়া ভাষাৰ ব্যৱহাৰৰ গাঁথনি যিহেতু ইংৰাজী ভাষাৰ স্বৰৰ লগতো পাৰ্থক্য আছে স্বৰ স্বৰ পাৰ্থক্য আছে প্ৰকাশৰ পাৰ্থক্য আছে যেনেকে আমি যদি এটা অসমীয়া ভাষা কথা কওঁ যে মই ভাত খাওঁ এইটো শব্দকেইটা যদি আমি একে গাঁথনিত মিলাবলৈ যাওঁতে ইংৰাজীটো হৈ নুঠে কাৰণ মই বুলি ক'লে আই হ'ব ভাত বুলি ক'লে ৰাইচ হ'ব আৰু খাওঁ বুলি ক'লে ইট হ'ব তেতিয়া আই ৰাইচ ইট কিন্তু আই ৰাইচ ইট বুলি ক'লেটো ইংৰাজী সম্পূৰ্ণ নহয় গতিকে নিজৰ ভাষাৰ ভাৱেৰে ইংৰাজী ৰূপলৈকে নিবলৈ অসমীয়া ভাষাৰ এটা জটিলতা আছে ভাষাটো নিজে প্ৰবুদ্ধ ভাষাটো নিজে ধনী অসমীয়া ভাষাটো কিন্তু ইন্টাৰনেশ্বনেল লেংগুৱেজ ইংৰাজী ভাষাৰ লগত সমন্ৱয় স্থাপন কৰিবলৈ অসমীয়া ভাষীবোৰে অলপ অসুবিধা অনুভৱ কৰে আৰু সেই অসুবিধা অনুভৱ অনুভৱ কৰিয়ে বহু অভিভাৱকে প্ৰ প্ৰত্যেকে ভাৱে অসমীয়া ভাষাৰ মিডিয়ামত মিডিয়ামৰ বৰ্জন কৰি ইংৰাজী মিডিয়ামত অধ্যয়ন কৰিবলৈ ছাত্ৰ ছাত্ৰীক আগ্ৰহী কৰা হয় আৰু সেই ক্ষেত্ৰত অসমীয়া ভাষাখন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এনেকুৱা হোৱাহেঁতেন অসমীয়া ভাষাৰ এটা সময়ত এই নোহোৱা হৈ যাব বা বিপদৰ সন্মুখীন হৈ পৰিব ভাষাটো বিপদৰ সন্মুখীন হ'লে জাতি এটা বিপদৰ সন্মুখীন হৈ পৰে গতিকে এই প্ৰত্যাহ্বানটো ইন্টাৰনেশ্বনেল লেংগুৱেজ ইংলিছ ইংৰাজী ভাষাৰ লগত কেনেকে সমন্ৱয় স্থাপন কৰিবগে পাৰি প্ৰয়োজন হ'লে অসমীয়া ভাষাৰ গাঁথনিৰে কিবা এটা ৰূপ ইংৰাজী ভাষাৰ সৰল সৰলীকৰণ মিলিবলৈ ব্যৱস্থা কৰিব লাগিব কিন্তু ভাষাটো বৰ্জন কৰিব নোৱাৰি জাতি ধ্বংস হৈ যাব